মোৰ বাগিচাখন চোৱা চিতা কৰোঁতে সৰু সৰু পোককেইটাই আমনি কৰে কিয়নো বাগিচাখনৰ তলত সৰু সৰু তৃণজাতীয় ঘাহঁজাতীয় উদ্ভিদবোৰ গজি থাকে আৰু তেওঁলোকক চব সময়তে চাফা কৰা সম্ভৱো নহয় এতিয়া যিহেতু বাৰিষা ছিজন এতিয়া গছবোৰৰ ওচৰৰ পৰা ফল মূলবোৰ ছিঙি আনিব গ'লেই যেতিয়া ৰওঁগে কাষৰ পোকবোৰ মহবোৰে আহি আমাৰ গাত কামোৰে আৰু এতিয়া সাধাৰণতে দেখা যায় এটা চিনা জোক যিটো নেকি একদম বনৰ পাতে পাতে দীঘল দীঘলকে বগাই আহে আহি মানুহৰ কাপোৰ কানি ভৰি হাত আদিত লাগি যায়হি আৰু যদি নেদেখা অৱস্থাত কেতিয়াবা সিহঁতি মানুহক ফুটায়ো দিয়ে আন আনহাতে সাধাৰণতে কি হয় পোক এতিয়াতো ধৰক মহটো থকাৰ ছিজন মহবোৰ এতিয়া গছৰ পাতত লাগি লাগি ডালত লাগি লাগি থাকে আৰু যেতিয়া গছবোৰৰ ওচৰলে যাওঁ ফল ছিঙিবলে তেতিয়া সিহঁতি গছৰ ডালটো লৰি গ'লেই মহবোৰ আহি আমাক কামোৰেহি এনেদৰেই এই মহ পোক কীটবোৰে আমাক কিছু অসুবিধাৰ সৃষ্টি কৰে বাগানবোৰ চোৱা চিতা কৰাত